আজিকালি ব্যৱহৃত হোৱা এপৰ নামটো মই কৈ যাওঁ ইউটিউব হোৱাটছ আপ ফেচবুক আৰু এইবোৰ ফোনৰ দ্বাৰাই প্ৰত্যেকটো কামৰ কাৰণে প্ৰয়োজন আৰু এই ফোনটো আজিকালি ঘৰতে বহি থাকি যিকোনো বস্তু আমি যদি গুগলত চাব যাওঁ কিবা মাৰি চাওঁ তেতিয়া প্ৰত্যেকটো বস্তু আমি সুবিধা পাইছোঁ আৰু কণ কণ ল'ৰা ছোৱালীৰ কাৰণেও পঢ়া শুনাৰ পৰা

ব্যৱহৃত হয় বুলি মই ভাবোঁ